গোটেইকেইটা গেমেই মোৰ ফেভাৰেট ভাল পাওঁ আৰু গোটেইকেইটা গেমেই খেলি পাইছোঁ আজিলৈকে লুডু লুডুও খেলি পাইছোঁ স্কুলত পঢ়ি থাকোঁতে আগতে লুডুৰ গেম কেৰম গেম সাপ জখলা মাৰ্বল চব খেলি পাইছিলোঁ আৰু লাছ খেলা লাছ খেলাতো খেলি পাইছিলোঁ স্কুলত খেলাতো আগ্ৰহ আছে মোৰ খেলাতো মই স্কুলত খেলিলে প্ৰাইজ আনিমে আৰু লুডু লুডু আজিকালি ধৰকচোন আগতে কাগজ টাইপৰ লুডু থাকে যে তাতে চাৰিটাও খেলিব পাৰি দুটাও খেলিব পাৰি আৰু লুডু খেলিলেও ইণ্টাৰেষ্ট আছে আগতে বিয়া নহওঁতে ছোৱালীকালত লুডু খেলি বহুত ভাল পাইছিলোঁ লুডু খেলিছিলোঁৱেই বৰষুণ বতৰ আহিল নহয় লুডু খেলিম আগতে মাহঁতে লুডু খেলিলে কয় লুডু নেখেলিবি বৰষুণ আহিব চুৰ কৰি কৰি খেলিছিলোঁ কেৰম কেৰমটোতো ভাল লাগে খেলি কজ ধৰক কলগছ ক'লাটোত দহ বগাটোত বিছ ৰেডটোত পঞ্চাছ মানে দহ বিছ বহুত পাওঁ মানে যদি প্ৰথমবাৰত যদি পাওঁ নহয় দহ বিছ পাওঁ বিৰাট মনটো ভাল লাগে পিছৰবাৰত যদি বু গুটিকেইটা যায় নহয় মনটো বেয়া লাগে আৰু সেনেহেন সেনেকৈ খেলোঁ সাপ সাপ খেলাটোও ইণ্টাৰেষ্ট সাপতো ধৰকচোন প্ৰথমতে ফুটত ওলায় যায় সাপ ধুনীয়াকৈ জখলাত উঠি যাওঁ ডাঙৰ জখলাডালত উঠি বিৰাট ভাল লাগে মনটো যেতিয়া যাওঁ সাপৰ মুখত পৰে নহয় জখলাইদি নামি আহিব লাগে তেতিয়া বহুত বেয়া লাগে মনটো মাৰ্বল মাৰ্বল খেলিও পাইছিলোঁ মাৰ্বলটো হ'লেও মই লুডু কেৰম সাপ জখলাটো খেলত কৰি মাৰ্বলটো অলপ মই কেও কমকৈ খেলোঁ মানে সেইটো ইণ্টাৰেষ্টটোও কম খেলোঁ যদিও মানে সেইটোত মানে খেলিও তাৰমানে সিমান পাৰ্গত নহয় আৰু মাৰ্বলটো ধৰকচোন থোকা চিন দি পিনে খেলা সিমান সিমান নাজানো সেইটো মাৰ্বলটো লুডু কেৰম সাপ আৰু জখলাটো ধুনীয়াকৈ জানো সাপটোতো ধৰক দুইজন হ'লেও ভাল লাগে চাৰিজন হ'লেও ভাল লাগে আৰু লুডু খেলিলেও আজিকালি কাগজতো খেলিব পাৰি ইণ্টাৰনেটতো খেলিব পাৰি কম্পিটাৰতো খেলিব পাৰি মোবাইলতো খেলিব পাৰি কেৰামটোতো পাৰি আজিকালি ধৰকচোন জেগা জেগা নায়েই আজিকালি মোবাইলতে চব কেৰম সা জখলা লুডু কেৰম সেইবিলাক চবে খেলায় মাৰ্বলটোও খেলিব পাৰি আজিকালি যিহেতু মোবাইলৰ যুগে হৈছে মোবাইলতে গেম খেলিব পাৰে খেলি পাইছোঁও ভালে লাগে মোবাইলতো খেলি পিনে এইখিনিয়ে